অ হেল্ল' অ হয় অ সেইটো এতিয়া তুমি এতিয়া কিহৰ লোৱা ৰূপৰো পায় ইয়াত সোণৰো পায় তুমি এতিয়া সোণৰ লাগে ন' তুমি ল'বানে এতিয়া হলমাৰ্কৰ ল'বা হলমাৰ্কৰ ন' কিমানৰ ভিতৰত ল'বা তুমি সেইটো এতিয়া তোলা চিষ্টেম আছে অ তোমাৰ এতিয়া ডিজাইনৰ কথা আছে নহয় কিছুমান ডিজাইনত কম সোণ খায় কিছুমানত বেছি খায় ফেঞ্চি ডিজাইন ন' হ'লেও ডিজাইনটো তুমি আহি নিজে চাই দিবহি লাগিব

কম কম এনে তুমি লওঁ বুলিলে এক লাখৰ ভিতৰত হৈ যায় যদি তুমি ডিজাইনটো নিজে পচন্দ কৰি দিব লাগিব অ নহয় সেইটো তোমাৰ ওপৰত নিৰ্ভৰ কৰিব তুমি বোলে মই এতোলা দিওঁ ডেৰ তোলা দিওঁ এক লাখৰ ভিতৰত দিওঁ দুই লাখৰ ভিতৰত দিওঁ এইটো নহয় এক তুলাৰ ভিতৰত হ'ব খালি সেইটো আৰু একেবাৰে তুমি বোলে বৰ মনৰ পচন্দৰ নহয় আৰু চাওঁচোন তুমি ডেৰ তোলামান হ'লে মানে তোমাৰ অকণমান চকুত লগা হয় আৰু অ আৰু তুমি আহিব লাগিব ডিজাইনটো তুমি নিজে চইচ কৰিবা নতুন নতুন এতিয়া হেৰি আহিছে এইবিলাক তুমি পৰা হ'ব আকৌ তুমি এডভাঞ্চ দিব লাগিব নহয় অ এডভাঞ্চটো দি থৈ যাবা তেতিয়া অ তেতিয়া আঙুঠিটো তুমি এইটো চাৰি অনা খুব কমেই চাৰি অনা আৰু ধৰাচোন তাতকৈ কমৰ যদি দিয়া তোমাৰ বস্তুটো অকণমান হেৰি হ'ব পাতলা হ'ব এনে যাতে আমিও বদনামত নপৰোঁ অ তুমি সেই তোমাৰ সেইটো ভাল হ'ব চাৰে চাৰি অনা দিলে তোমাৰ মজবুত হ'ব আৰু তোমাৰ চিন্তা নাই অ ফুলিযোৰ তোমাৰ চাৰি অনাৰ ভিতৰত আহি যাব ধুনীয়াকৈ

এই খাৰু চুৰিযোৰ অ চুৰিযোৰ অ বাৰুৱতিযোৰ অ অ অ তুমি আহিবা মই ভালকৈ বুজাই দিম দেই ভালকৈ বুজাই দিম তেতিয়া তুমি বুজি ল'বা তুমি এডভাঞ্চটো দি থৈ যাবা তেতিয়া আমি বনাবলৈ বস্তুটো অৰ্ডাৰ ল'বলৈ ভাল হয় আৰু

নাই নাই হলমাৰ্কটো আমাৰ ইয়াতে হ'ব ইয়াতে আমাৰ গুৱাহাটীলৈ পঠিয়াব নালাগে আমাৰ সেইখিনি ইয়াত আছে এ গঢ়নি দাম আমি এনে বস্তুৰ ওপৰত নিৰ্ভৰ কৰিহে ল'ম দেই তুমি আহিবাচোন আমি তাত হিচাপ নিকাচ কৰি ল'ম ঠিক ঠিক আছে ঠিক আছে থেংকিউ